পানী বিশুদ্ধ কৰিবলৈ বহুতো ধৰণৰ সঁজুলি বিজ্ঞানসন্মতভাৱে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যাৰ বাবে মানৱ সামজৰ বহুতো ধৰণে উন্নতি হৈছে সুবিধা হৈছে আৰু আমি ঘৰুৱাভাৱে পানী বিশুদ্ধ কৰিবলৈ আমি বিজ্ঞান প্ৰযুক্তিৰে সৃষ্টি একুৱাগাৰ্ড ব্যৱহাৰ কৰোঁ আজিকালি চৰকাৰেও বহুধৰণে ব্যৱস্থা হাতত লৈছে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে মিনাৰেল ৱাটাৰৰ যোগান ধৰিছে আৰু আমি ঘৰুৱাভাৱেও ফিল্টাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সঁজুলি আমাৰ ব্যৱহাৰ হয় যেনে একুৱাগাৰ্ড ফিল্টাৰ